অসমৰ প্ৰধান প্ৰযুক্তিগত সফলতা বা কতৃত্বসমূহ হৈছে উদ্ভাৱন আৰু উদ্ধৱ ভৰালী ডাঙৰ মানে তেওঁ বহুত ধৰণৰ প্ৰযুক্তিগত উন্নতি কৰিছে তেওঁ বহুতখিনি যন্ত্ৰ উদ্ভাৱন কৰিছে তেওঁ উদ্ভাৱন কৰা যন্ত্ৰসমূহ যেনে ধান দোৱা ধান ৰোৱা তাৰপাছত এজন কি কয় খোজকাঢ়িব নোৱাৰা ব্যক্তিৰ বাবে ধৰিব পৰা যন্ত্ৰ নাৰিকল কটা তামোল কটা আদি বিভিন্ন ধৰণৰ যন্ত্ৰ আছে তেনেকুৱা বিভিন্ন ধৰণৰ এশ চল্লিছটা প্ৰায় এশ চল্লিছটা মানেই হ'ব তেওঁ উদ্ভাৱন কৰা যন্ত্ৰ আছে তাৰ বাবে অসমত বহুতখিনি প্ৰযুক্তিগতভাৱে সফলতা বা কতৃত্বসমূহ লাভ কৰিছে তাৰ ফলত উ উদ্ধৱ ভৰালী ডাঙৰীয়াই বহুতখিনি বঁটাও লাভ কৰিছিলে প্ৰযুক্তি গীত প্ৰযুক্তিবিদগত সফলতা বা কতৃত্বসমূহৰ ফলত স সমূহ

উদ্ভাৱনৰ বাবে বহুতখিনি বহুতখিনি যন্ত্ৰ উদ্ভাৱন কৰাৰ বাবেই উদ্ধৱ ডাঙৰীয়াই বঁটা লাভ কৰিছে আৰু তেওঁৰ স্বাক্ষৰ অবিহনে কোনো ধৰণৰ তেওঁৰ নামৰ যন্ত্ৰ ব্যৱহাৰ বা বেচা কিনা কৰিব নোৱাৰে তাৰ ফলত অসমত তেওঁ উদ্ভাৱন কৰা বহুতখিনি যন্ত্ৰৰ বাবে প্ৰযুক্তিগতভাৱে সফলতা লাভ কৰিছে আৰু বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি আছে যাৰ বাবে অসমখন উন্নতি হৈছে ধান মৰণা মৰাৰো কিছুমান যন্ত্ৰ আছে আৰু ঢেঁকী ঢেঁকীৰো এটা সৃষ্টি কৰিছিলে তাৰ ফলতো প্ৰযুক্তিগতভাৱে সফলতা লাভ কৰিছে আৰু আজিকালি মেডিকেল বা হস্পিতেলসমূহতো বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰে সেইসমূহ উদ্ভাৱন কৰিছিল বৰ্তমান সমাজত বা বৰ্তমান অসমত তেনেধৰণৰ বহুত যন্ত্ৰ পাতি ব্যৱহাৰ হৈ আছে সেই যন্ত্ৰ মাতি পাতিসমূহ উদ্ভাৱন কৰিছে কাৰণেহে প্ৰযুক্তিগতভাৱে সফলতা লাভ কৰিছে আৰু তেনেধৰণৰ অংশীদাৰো হ'ব পাৰিছে